গোঁঠা আৰু চিলাই কৰাৰ মাজৰ পাৰ্থক্য হৈছে গোঁঠাটো গোঁঠাটো হৈছে হেৰি ঊলৰ গোঁঠাটো হৈছে ঊলৰ আৰু চিলাইটো হৈছে আমি হাতেৰেও চিলাব পাৰোঁ মেচিনেৰেও চিলাব পাৰোঁ তে তেনেকৈ আমি চিলাই কৰিব পাৰোঁ গোঁঠা গোঁঠাটো হ'ল ঊল ঊলৰ পৰা আমি শলাৰে গোঁঠোঁ শলা শলা গোঁঠা কৰোঁ ন শলাৰে চুৱেটাৰ গোঁঠোঁ হাত মোজা গোঁঠোঁ আৰু নেকটা গোঁঠোঁ চব গোঁঠোঁ কিন্তু চিলাই হ'ল চিলাই কেইবাবিধো আছে এ এবিধ চিলাই হৈছে চেন চিলাই গুজৰাটী চিলাই আৰু গুজৰাটী চিলাই চেন চিলাই এইবিলাক আমি হেৰি কৰোঁ এইবিলাক কি কয় মেচিনে মেচিনত আমি মানে কি এম্ব্ৰইডাৰী কৰোঁ চেন চিলাই আকৌ গাৰু কভাৰ এইবিলাক মেখেলাটো চিলাই কৰিব পাৰোঁ মেখেলাটো ফুল বাচিব পাৰোঁ গাৰু কভাৰত ফুল বাচিব পাৰোঁ আৰু আমি কাপোৰ কিনি আনিও বেড কভাৰ চিলাব মানে বেড কভাৰটো এম্ব্ৰইডাৰী আমি কৰিব পাৰোঁ আৰু গোঁঠাটো হৈছে গোঁঠাটোত আমি গোঁঠাটোত চুৱেটাৰ গোঁঠিও আমি দুডাল শলাৰে আমি চুৱেটাৰ গোঁঠোঁ দুডাল শলাৰে আমি চুৱেটাৰ কৰোঁ চুৱেটাৰ গোঁঠোঁ চৈটা গুঠিব পাৰোঁ নেক্টা গোঁঠিব পাৰোঁ ঠাণ্ডা দিনত বিশেষকৈ ঠাণ্ডা দিনত আমাৰ চুৱেটাৰ প্ৰয়োজন হয় ঊলৰ মানে গোঁঠা বস্তু সেইটো ঊলৰ যায় ঊলৰ বস্তুটো আজিকালি প্ৰায় ঊলৰ বস্তু নোহোৱা হৈ গৈছে ঊলৰ বস্তুটো প্ৰায় লুকাই গৈছে মানে আজিকালি চব হাইনেক এইবিলাক নাইলনৰ এনেকুৱা চুৱেটাৰ টুৱেটাৰবোৰহে এইবোৰ ওলাইছে মানে প্ৰায়ভাগ সেনেকুৱাবিলাকহে ওলায় চুৱেটাৰ হওক কিবা হওক এনেকুৱাবোৰ কিন্তু চিলাই চিলাইটো হ'ল চিলাইটো চিলাইটো বহুত অগ্ৰগতিত আগবাঢ়ি গৈছে চিলাই হেৰিবিলাক মানে কি ডিজাইনাৰবিলাকে প্ৰায় চিলাই ব্যৱহাৰ কৰে ন চিলাই মানে কাপোৰ চিলাই ধৰি লওক মেচিনতো আগৰ আগৰ দিনততো আমি হাতেৰে বেজী পকৰত সূতা ভৰাই আমি বেজিত সূতা ভৰাই আমি লিখোঁ হেৰি কৰোঁ কি কয় চৰি বেজী সূতা সূতা লগাই আমি হেৰি কি কয় চিলাওঁ কিন্তু এতিয়া হেলবতীয়া বুলি কয় আমি আগতে যেতিয়া নেকি চিলাই কৰোঁ হেলবতীয়া চিলাইটো মাৰোঁ প্ৰায় আমি নজনা নাজানো ন আগতে সৰুতে প্ৰায় নাজানো তেতিয়া চিলাইটো হেল্পতীয়া চিলাইটোৱে প্ৰায় মাৰোঁ কিন্তু এতিয়া যিটো চিলাই ওলাইছে এতিয়া যিটো চিলাই ওলাইছে সেইটো আমি হেৰি কৰোঁ এই কি কয় গুজৰাটী চিলাই আৰু চেইন চিলাই আৰু এইবোৰ মণিগোঠা চিলাই বুলি কয় এইটো প্ৰায় মই সিমান এটা নাজানো বাৰু হ'লেও আপোনালোকৰ আগত অৱগত কৰিছোঁ আৰু সেই চিলাইটো প্ৰায় মেখেলা গুজৰাটী চিলাইটো প্ৰায় কাপোৰ যোৰা কাপোৰ চিলাই ন সেই চিলাইটোত গুজৰাটী চিলাইটোত যোৰা কাপোৰে ব্যৱহাৰ কৰে গুজৰাটী চিলাইটোত আৰু কাপোৰ পূৰা কাপোৰবিলাক গুজৰাটী চিলাই কাপোৰ যোৰা কাপোৰ ডিজাইনাৰ ডিজাইনাৰবিলাকে বেছিকৈ হেৰি হেৰি কৰে আজিকালি প্ৰায় গাঁও ভূঞে ল'ৰা ছোৱালীবিলাকে চিলাইটো শিকিবলৈ বেছি আগ্ৰহী চিলাইটোৰ প্ৰতি বেছি আগ্ৰহী চিলাইটোৱে প্ৰায় আগবাঢ়ি গৈছে আগ্ৰগতিত আগবাঢ়ি গৈছে অগ্ৰগতিত মানে কি তেওঁলোকে ডিজাইনাৰ ডিজাইন নতুন নতুন ডিজাইনত ধৰি লওক চুইজাৰ চিলাই নতুন নতুন ডিজাইনত এইবিলাক লেহেংগা চিলাই নতুন নতুন ডিজাইনত এইবিলাক কি কয় নতুন নতুন ডিজাইনত প্ৰায় এইবিলাক কি কয় কাপোৰ কানি ধৰি লওক পুৰণা কাপোৰ বিলাকক নতুন ডিজাইনৰ ওপৰত নি চিলাই কৰি বিক্ৰী কৰিছে ডিজাইনাৰবিলাকে এনেকুৱা বহুত পুৰণা কাপোৰবিলাক যদি পৰি থাকি যায় সেইবিলাকো নতুন ডিজাইনত চিলাই আনি মানে নিজৰ হেৰি অগ্ৰগতিত আগবাঢ়ি যাবলৈ বিজনেছৰ ক্ষেত্ৰত আগবাঢ়ি যায় কিন্তু এটা হ'ল কি চিলাই গোঁঠাটো হ'ল চুৱেটাৰ গোঁঠাটো হ'ল চুৱেটাৰ গোঁঠাটো হ'ল কিয়নো চুৱেটাৰটো আগতে শলাৰে গাঠে প্ৰায় হ'লাৰে গাঠে চুৱেটাৰ চুৱেটাৰটো হ'লাৰে গাঠে দুডাল হলা লৈ গাঠে বা তিনডাল হলা লৈ গাঠে ঘৰ লৈ ঘৰ লৈ সংখ্যা হয় মানে ডাঙৰ মানুহক যিটো চুৱেটাৰ লাগে সেইটো ঘৰ ঘৰ চিষ্টেমত চুৱেটাৰটো গাঠে কেইঘৰ লাগিলে ডাঙৰ মানুহজনক কেইঘৰ লাগে কেইঘৰ লাগে এটা চুৱেটাৰত আৰু সৰু সৰু চুৱেটাৰবিলাকত কেইঘৰ লাগে সেইটো হিচাপ কৰি শলালৈ তাত আমি চুৱেটাৰ গোঁঠিব পাৰোঁ মানে গোঁঠাটো ঊলৰটো কিন্তু চিলাইটো হ'ল চিলাইটো মেচিনৰ থ্ৰোৱে চিলাই মেচিনৰ আজিকালি মেচিন কাৰেণ্টৰ মেচিনতো ওলাইছে কাৰেণ্ট মেচিন তাৰপিছত আকৌ আগতেতো হাত মেচিন আছিলে তাৰপিছত আছিলে ভৰি মেচিন এতিয়া ভৰি মেচিন আৰু কাৰেণ্টৰ মেচিনেই বেছি প্ৰচলিত হৈ আছে কিন্তু তেনে তেনেকুৱাত এতিয়া সৰু ল'ৰা ছোৱালীবিলাকে এতিয়া যিখিনি নতুন প্ৰজন্মই শিকিছে প্ৰায় কাৰেণ্টৰ মেচিনতে প্ৰায় এতিয়া প্ৰযুক্তিবিদ্যা ন নতুন প্ৰযুক্তিবিদ্যাত সেইবিলাকতে শিকিছে আৰু চিলাইটো কিন্তু গোঁঠাটোত আগতে টুপি গোঁঠে টুপি গোঁঠে হাত মোজা গোঁঠে মানে গোঁঠা বস্তুটো উম উম ন ঊলৰটো ঊল ঊলটো মানে উম উম থাকে গৰমটো গুচাই নিয়ে গোঁঠা বস্তুটো উম উম থাকে প্ৰায় ধৰি লওক ঠাণ্ডা দিনত প্ৰায় ঊলৰ বস্তুৱে আমি বেছিকৈ ব্যৱহাৰ কৰোঁ ঠাণ্ডা কাটে গোঁঠা বস্তু ঊলৰ ঊলৰ মানে সেইটোৱে হেৰি আৰু উঠৰ গোঁঠাটো হ'ল কি চুৱেটাৰ গোঁঠিলে বা চুইটাৰটো ঊলৰ চুইটাৰটো পিন্ধিলে যিমান উম লাগে চিলাই চিলাইটোতো চিলাইটো কি আৰু চিলাইটো কাপোৰ আমি চিলাওঁ কাপোৰত মানে চিলাইটোতো দৰকাৰ প্ৰতিটো ক্ষেত্ৰতে চিলাই কাপোৰ আজি কিবা ব্লাউজ এটা চিলা ফাটিলে চিলাই দৰকাৰ হ'ল তাৰপিছত ধৰি লওক কাৰোবাৰ ফ্ৰক এটা ফাটিলে চিলাই দৰকাৰ হ'ল কোনটো চিলাই ক'ত মাৰিব লাগে চেন চিলাই আছে চেইন চিলাই আছে গুজৰাটী চিলাই আছে এইবিলাক চিলাই বহুত চিলাই আছে কিন্তু সিমানটা আমাৰ মই বাৰু ইমান পাৰ্গতো নহয় সিমানটা নাজানো যিখিনি জানো মানে আপোনালোকক মানে আগত কৈছোঁ আৰু এইবিলাক বস্তু চিলাই ল'ৰা ছোৱালীক উঠি অহা ল'ৰা ছোৱালীক দেখুৱাতো ভাল আৰু ল'ৰা ছোৱালীবিলাকে প্ৰায় আজিকালি ছোৱালীবিলাকেই হওক বোৱাৰীবিলাকেই হওক চিলাইটোত বেছি আগ্ৰহী চিলাই ক্ষেত্ৰত চিলাইটোতো প্ৰায় দৰকাৰ হয় দহি বাতিবলৈও চিলাই দৰকাৰ হয় দহি সূতাই দৰকাৰ হয় চিলাই লাগিবই প্ৰতিটো ক্ষেত্ৰত বোলে পাৰি এটা লগাবলৈতো লাগিবই কিন্তু গোঁঠা বস্তুটো প্ৰতিটো সূতাটো চিলাই গোঁঠা এযোৰ ঊলৰ কাপোৰ গোঁঠিবলৈও চিলাইয়ে লাগে চিলাই দৰকাৰ হয় প্ৰতিটোতে চিলাই হেৰি কৰি পিনিয়ে শিকায় চিলাইকে দৰকাৰ হয় কিন্তু এতিয়া চিলাইৰ মাজৰ পাৰ্থক্যটো হ'ল ঊল আৰু চিলাই দুটা দুটা পাৰ্থক্য এই সেইকেইটাই পাৰ্থক্য আৰু চিলাইটো হেলবতীয়া চিলাই আগতে কয় হেল্পতীয়া চিলাই বুলি কয় হেলবতীয়া চিলাই এটা আছিলে তাৰপিছত হেলবটিয়া চিলাই আৰু কিবা চিলাই এটা আছিলে গুজৰাটী চিলাই চেইন চিলাই এইবিলাক ঊলে এতিয়া ধৰি লওক এম্ব্ৰইডাৰী কৰিলে এযোৰ কাপোৰত এম্ব্ৰইডাৰী কৰিলে প্ৰায় চেন চিলাইত কিছুমান কাপোৰ চেন চিলাইতে ব্যৱহাৰ হয় প্ৰায় চেন চিলাই ফুল চিলাই চাবচোন এযোৰ কাপোৰ যদি বোৱা কাপোৰ আপোনালোকে বয় বৈ মেলি উলিয়াই যদি এম্ব্ৰইডাৰী কৰি চেন চিলাই যদি কৰি দিয়ে কি ধুনীয়া লাগে কাপোৰযোৰ আপোনালোকে চাবচোন কিন্তু ঊলত ডিজাইন দিব নাজানে ন ঊলৰ সূত ঊলটো মানে ডিজাইন আছে কিন্তু ঊলত সিমান ডিজাইনৰ ডিজাইন লগাব নোৱাৰে চিলাইটোৱে চিলাই চিধা মুঠতে ঊলটো গাঁঠি গৈছে চুৱেটাৰটো গাঁঠি গৈছে তাৰ চিলাইটো ধৰি লওক এনেই মাৰি গৈছে কিন্তু যিযোৰ কাপোৰ এতিয়া ধৰি লওক এযোৰ কাপোৰ ভয়েল কাপোৰ এযোৰকে যদি গুজৰাটী চিলাই মাৰি দিয়ে কিমান ধুনীয়া দেখ দেখে কিন্তু যে ঊলৰ কাপোৰযোৰত সিমান ডিজাইন দিব পাৰে ঊল গাঠোঁতে অলপ ডিজাইন দি দিব পাৰে কিন্তু তাত ফুলৰ নিচিনাকেতো ডিজাইন দিব নোৱাৰে গোঠা ঊলৰ ঊলৰ কাপোৰযোৰত ইমান ডিজাইনটো দিব নোৱাৰে ধৰি লওক সূতা ৰঙটো দিব পাৰে গোঁঠা হেৰিয়াত সূতা ৰংটো দিব পাৰে ধৰি লওক এই গুলপীয়া ঊল লৈছোঁ চুৱেটাৰটো গাঠিবলৈ তাৰপিছত আকৌ হেৰিয়াত এইটো কি কয় চুৱেটাৰটো গোঁঠিবলৈ হালধীয়া ৰং লৈছোঁ সেই এনেকৈ ডিজাইন দিব পাৰি আৰু চিলাই ডিজাইনটো বা চিলাই গোঁঠা ডিজাইনটো তেনেকৈ দিব পাৰি কিন্তু চিলাই চিলাইটো কৰিবলৈ হ'লে বহুত ধুনীয়াকৈ কৰিব পাৰি চিলাই এযোৰ ফুল কৰিবলৈ চেন চিলাই আমি ফুল কৰোঁ গোলাপ ফুল এপাহো যদি আঁকিব পাৰোঁ চেন চিলাই গোলাপ ফুলপাহ সহজতে আঁকিব পাৰি মানে চিলাই পিনি সাধাৰণ পেলাই এতিয়া গোলাপ ফুলপাহ আঁকিব পাৰি চেন চিলাইতে গোলাপ ফুলপাহ আঁকিব পাৰি কিন্তু ঊলেৰেতো ঊলেটো সিমান ঊলৰটো গোঁঠিব নোৱাৰি ন ঊলত সূতাটো সোমাব লাগিব ঊলৰ সূতাটো অকণমান ডাঙৰ অঁ গোঁঠা বস্তুটো অকণমান ঊলৰ হয় নাই ঊলা উল গোঁঠা সেইটোতো অকণমান হেৰি হয় ডাঙৰ হয় তাতো বেজী বটিয়াত নোসোমায় বেজীটোত নোসোমায় কিন্তু চিলাইটো হ'ল গুলি গুলি থাকে ন সৰু সৰু সূতাৰ গুলি সৰু সৰু সূতা গুলি থাকে সেই গুলিত বেজীটো ধুনীয়াকৈ ধুনী বেজীটোত সোমাব পাৰে কিন্তু গোঁঠা বস্তুটোত ঊলটোতো বেজিটোত নোসোমাই সেইটো কাৰণে সিমান ডিজাইন দিব নোৱাৰে আমি শলাৰে বেছিকৈ গাঠোঁ আমি শলাই বেছিকৈ গাঠোঁ প্ৰায় ঊলটো শলাই গাঁঠিলে ভাল আৰু ধৰি লওক ডাঙৰ মানুহক কেইনম্বৰ শলা লাগে ধৰি লওক দহ নম্বৰ লাগে বাৰ নম্বৰ লাগে তেৰ নম্বৰ লাগে এনেকৈ শলা নাম্বাৰ থাকে তেতিয়া সেই সেনেকৈ গাঁঠিব পাৰি শলা গাঁথনি আছে গাঁঠিব পাৰি কোৰচা গোঠা হ'ল কোৰচা কোৰচাৰে গোঁঠিব পাৰে কোৰচাৰে ধৰি লওক ঊল ঊলেৰেও কোৰচা হয় ঊলটো কোৰচা গাঠিব পাৰি কুৰচা এইখন শৰাই ঢকাও গাঁঠিব পাৰি কুৰচাৰে তেনেকৈ গাঁঠিব পাৰি মানে শৰাই ঢকা গাঁঠিব পাৰি ঊলে ঊলে শৰাই ঢকা গাঁঠিব পাৰি আৰু তাত দ্বিতীয়তে শৰাই ঢকা আৰু শৰাই ঢকাও বিকিলে বহুত পইচা পায় এখন শৰাই ঢকা দাম যদি আপুনি যেনেকৈ চিলাইটো পায় শৰাই ঢকাটো বেছি প্ৰয়োজন মানুহৰ প্ৰতিটো ঘৰতে শৰাই থকা প্ৰতিজন মানুহৰ ঘৰতে শৰাই ঢকা লাগে ন হেৰি তেতিয়ানো শৰাই ঢাকিবলৈও বহুত মানে কোৰচাই গাঁঠিব পাৰি এখন শৰাই ঢকা বিকিবলৈ বিকিবলৈ গ'লে এশ টকা ডেৰশ টকাৰ তলত আপোনালোকে নাপায় চিলাইটো চিলাইটো আজিকালি চিলাইটোত বেছি অগ্ৰগতিত আগবাঢ়ি গৈছে বেছি অগ্ৰগতিত আগবাঢ়ি গৈছে চিলাইটো সেইটো কাৰণে চিলাইটোত বেছি প্ৰাধান্য দিয়া হৈছে চিলাইটোত ডিজাইনাৰ হ'বলৈও চিলাই এজন যেনেকৈ দৰ্জী দৰ্জীটো চিলাই কাম কৰে তেওঁক দৰ্জী বুলি কয় কিন্তু এজনী মাইকী মানুহে যি চিলাই চিলাই মাইকী মানুহে যি চিলাই কাম কৰে তেওঁক কি কৰিব দৰ্জী ক'ব জানো নকয় তেওঁক ডিজাইনাৰ বুলিয়ে ক'ব ডিজাইনাৰ ক'ব কিন্তু গোঁঠা ঊল গোঁঠা মানুহজনীক কি ক'ব ঊল গোঠা মানুহজনীকটো ডিজাইনাৰ বুলিয়ে নকয় তেওঁক তো ডিজাইনাৰ বুলি নকয় সেয়া তাৰ ওপৰতে চিলাই দৰ্জীবিলাকক দৰ্জী কয় কিন্তু মাইকী মানুহে চিলালে ডিজাইনাৰ বুলি কয় বুলি মই মোৰ মতে মই ভাবি পাওঁ ডিজাইনাৰ বুলি মাইকী মানুহ এজনীয়ে যদি কাপোৰ চিলাই তেওঁক ডিজাইনাৰ বুলিয়ে আমি ভাবোঁ ভাবি পাওঁ কিন্তু গোঁঠাগৰাকীক আমিতো ডিজাইনাৰ বুলি ক'ব নোৱাৰোঁ সেইটো কাৰণে ইয়াকে কৈ মই গোঁঠা আৰু চিলাইৰ মাজৰ পাৰ্থক্য তাকে মই মই মোৰ যি অভিজ্ঞতাৰপৰা পাইছোঁ তাকে মই কৈ ক'বলৈ ক'ব পাৰিছোঁ আৰু